অঁ ক' এই ঘৰতে আছ' অঁ মই এই বাৰীতে এই অলপ কাম কৰি আছোঁ

অঁ ক'চোন অঁ দেখিছোঁ দেখিছোঁ অঁ সেইটো কথা তোক মই ক'ম বুলি ভাবিছিলোৱেই

অঁ অঁ অঁ অঁ হয় ওলাবি ওলাবি মইয়ো এইটো কথা তোক ক'ম বুলি ভাবিছিলোৱেই কিবা এটা কৰিব ব্যৱস্থা এটা ভাল আছিলে ল'ৰা ছোৱালীখিনিও বৰ বিপদত পৰিছে ধৰ অঁ লগৰ হেই আমাৰ বিপুলকো লৈ যাম কৃষ্ণকো লৈ যাম এনেকে এইকেইটাক লৈ যাম ভাল হ'ব তাহাঁতি অলপ জানেও অলপ কথা পাতিব কেনেকুৱা কি অঁ সেইবিষয়ে তাহাঁতক অলপ হেৰি জ্ঞানো আছে ধৰ তালে চাৰে দছটামানত ওলাবি মই আজি কৈ থ'ম তাহাঁতক ফোন চোন কৰি অঁ অঁ অঁ ঠিক আছে অঁ ঠিক আছে